অঁ হেল্ল' পাল বাইদেউ হয়নে অঁ মই এই হয় হয় কি কৰিছে আপোনালোকে অঁ ভাত পানী খোৱা হ'ল নাই অঁ আমাৰ ফালে গৰম পৰা নাই দেই বৰফ পৰিছে কওঁকচোন এই আছোঁ আৰু তাকে মনে মনে ভাবিছোঁ আপুনিও ভাবিছেনি লাগে লাগে হয় হয় হয় কথাটো এতিয়া কোনফালে যোৱা কথা ভাবিছে অঁ হয় বাৰু এই আমাৰ ওচৰতে কিন্তু কাজিৰঙা বেয়া নহয় দেই হয় মনটো ভাল লাগিব হয় হয় কিন্তু গাড়ী চাড়ী এখন ল'ব লাগিব আৰু অঁ বাছত এইখন লৈ মেলি আৰু হা গোটেইখিনি যাব লাগে অঁ বাজেটটো অলপ বেছিকৈ ধৰিব লাগিব বুইছে কাৰণ বস্তু বাহানি ইমান দাম আৰু এতিয়া এই গাড়ী চাড়ীবিলাকৰ তেলৰো দাম বাঢ়িছে গতিকে সেইবিলাকো ভাড়া চাৰাবোৰ বেছিকেই ল'ব চাগে এই আপোনালোকৰ ফালে তেনেকুৱা গাড়ী চাড়ী পায় নে বাৰু

হয় হয় হয় অঁ অঁ বেয়া নহয় বাৰু হয় হয় কিন্তু মোৰ কিন্তু কাজিৰঙা যাবলৈহে বৰ মন আছে দেই অঁ তাৰ হাতীকেইটা গড়কেইটা হৰিণাকেইটা হে একদম নিজৰ বস্তু নিজৰ ঠাইতে আমিয়ে নাচালে আৰু কোনে চাবহি ইমান বিদেশৰ পৰা আহে গতিকে আমি গোটৰ মানুহ হৈ নগ'লে কেনেকৈ হ'ব এই পাৰিলে চাফাৰীও কৰিব লাগে তেতিয়া খেদা খাবলৈ ভাল লাগিব ভাল নালাগিব ভাল নালাগিব চাফাৰীটো বাৰু বেলেগে বেলেগে হ'ব বাৰু অঁ অঁ ঠিক আছে আপোনালোকে তেতিয়াহ'লে সেইটো হেৰিটো কৰক মই আছোঁ দেই অহ্ অহ্